মোৰ জীৱন কালত হোৱা কিছুমান গুৰুত্বপূৰ্ণ প্ৰযুক্তি হ'ল যে কৃষি ক্ষেত্ৰত প্ৰথমতে মই ক'ব বিচাৰোঁ যে কৃষি ক্ষেত্ৰত আগতে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া নাঙলত পথাৰত নাঙলেৰে হাল হাল বাইছিল কৃষকসকলে কিন্তু তাৰ পৰিৱৰ্তে এতিয়া নাঙলৰ ঠাইত ট্ৰেক্টৰ আহিল বিভিন্ন ধৰণৰ পানী সিঁচা মেচিন আহিল সাৰ সাৰ চতিওৱা মেচিন আহিল এনেকুৱা ধৰণৰ খেতি পথাৰত এনেই বহুত পৰিৱৰ্তন দেখা পাইছোঁ খেতি পথাৰত পাইছোঁ নাইবা আৰু যান বাহনৰ পৰিৱৰ্তন এই সকলোবিলাক পৰিৱৰ্তন আমি সৰুৰ পৰা এতিয়ালৈ বৰ্তমান পৰ্যন্ত আমি পাইছোঁ গতিকে প্ৰযুক্তি বিভিন্ন ধৰণৰ হৈছে গাঁও অঞ্চলত হ'লেও আমি সৰু থাকোঁতে এটা ৰেডিঅ' কাণত শুনি ৰেডিঅ' কাণত কাণত লৈ গান শুনিছিলোঁ কিন্তু আজিৰ যেতিয়া এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক ম'বাইল ফোন লগা হৈছে ম'বাইলৰ জৰিয়তে তেওঁলোকে বহুত কাম কৰে কম্পিউটাৰৰ জৰিয়তে কৰে সকলোবিলাক ডিজিটেল হৈ পৰিছে আৰু সেইবিলাকেই প্ৰযুক্তিৰ পৰিৱৰ্তন বুলি মই ক'ব খোজো আৰু শিক্ষাৰ ক্ষেত্ৰতো তেনেকুৱাকৈ অফলাইন আছিল আগতে কিন্তু বৰ্তমানত অনলাইনৰ শিক্ষাতো বেছি হৈছে অনলাইন শিক্ষাৰ জৰিয়তে সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা ডাঙৰ ল'ৰা ছোৱালী শিক্ষাৰ্থীলৈকে কাম কৰা হৈছে তে এইবিলাকে প্ৰযুক্তিৰ পৰিৱৰ্তন আৰু এই পৰিৱৰ্তনবোৰে আমাৰ কৰ্ম সংস্থানতো প্ৰভাৱিত কৰিছে যেনেকুৱাকৈ মই এগৰাকী শিক্ষয়িত্ৰী মই অনলাইন ক্লাছ দিব লগা হৈছে গতিকে মোৰ মোৰ নিজৰ ক্ষেত্ৰতে এইবিলাক মই দেখিছোঁ বা মই নিজেও কৰিছোঁ এইবিলাক অনলাইন শিক্ষাৰ জৰিয়তে ল'ৰা ছোৱালীক শিকাইছোঁ মইয়ো নিজে চাব লগা হৈছে গুগলৰ জৰিয়তে সকলোবিলাক চাওঁ গতিকে এই সকলোবিলাক পৰিৱৰ্তন মই মোৰ মোক জীৱন কালতে দেখিছোঁ